শুনিবলগীয়াতো বহুতে গান আছে ক'বলৈ গ'লে বহুত বহুত গায়িকা গায়ক গায়িকাবিলাকে বহুত ধৰণৰ গান গাইছে সিহঁতৰ গানবিলাক মানে এটা পীচ মানে চবৰে গানবিলাক চবৰে গানবিলাক ভাল লাগে কিছুমানে পাৰ্টী ৰিলেটেড হয় ছংগছ কিছুমানে মানে পীচফুল ছংগছ হ'ব কিছুমানে একদম কাম এণ্ড কম্প'জ ছং হ'ব সেইবিলাক শুনি পেলাই মানে ভাল লাগে যেনেকে মোৰ প্ৰিয় গান যেনেকে তে এতিয়া ৰিচেণ্ট গান ক'বলে গ'লে তেৰে হাৱালে ক'ব পাৰি মেৰে য়াৰা ক'ব পাৰি কচুৰ ক'ব পাৰি মানে কাম এণ্ড কম্প'জ গান শুনি ভাল লাগে মানে এটা চিটুৱেশ্বনত চাপোজ আমাৰ মাথাটো অলপমান কামৰ পৰা অলপমান ডিস্ট্ৰেকটেড হৈ আছে পুটুককে এটা ইউটিউবতে হওক বা ক'ৰবাতে হওক পুটুককে এটা গান শুনি ল'লো মাথাটো ফ্ৰেচ হৈ যায় ৰিফ্ৰেচ হৈ যায় মানে যাতে মানে ৰিফ্ৰেচ থাকে আৰু একদম কাম এণ্ড পীচ আমি আকৌ আমাৰ এনাৰ্জীটো মানে গোটাই পেলাই আৰু ভালদৰে কাম কৰিব পাৰোঁ গানবিলাক ক'বলৈ গ'লে একদম ভাল একদম বহুতবিলাকতো আছেই গায়িকা গায়িকা গায়ক গায়কসকল আৰু স্পেচিয়েলি গানবিলাক মানে আৰিজিত সিঙৰ গান হ'ল বা জুবিন নাটিয়ালৰ গান হ'ল সেইকেইটা ছংগছবিলাক মানে বহুত পীচ এণ্ড অল থাকে সেইকেইটা গানকেইটা শুনি বহুত ভাল লাগে মানে আৰু ক'ত শুনে মানে বহুত এপ আছে যেনেকে জিঅ' সাৱন আছে জিঅ' সাৱন আছে আৰু গানা এপ আছে ইউটিউবটো শুনিব পাৰি এতিয়া সেনেকে শুনিব পাৰি আৰু লীৰিক্সবিলাক যদি নাজানো গানৰ গুগলতো আহি যাই এনেকে লীৰিক্স কি নাজানো গানৰ আৰু গান মানে এইটো কয় যে মানে ভালকে একদম যদি ফীলত মানে থাকোঁ আৰু বা মন চন ভাল হয় তেতিয়া অট'মেটিকেলি আমাৰ ওচৰ পাজৰ পৰিবেশটো ভাল হৈ থাকিব যদি আমি মনটো একদম ৰিফ্ৰেচ হৈ থাকে সদায় সদায় আৰু এনেকুৱা নহয় যে গান বুলি একদম এনেকুৱা ৰোমাণ্টিক ছংগছেই হ'ব বা কিবা হ'ব ভক্তিমূলক গানো শুনিব পাৰি ৰাতিপুৱা ৰাতিপুৱা হ'লে একদম যেতিয়া মন চন ফ্ৰেচ হৈ থাকে পূৰা দিনটো কাম কৰিবলৈ একদম উৎসাহিত হৈ থাকোঁ আমি একদম ম'টিভেট ফীল কৰো আৰু আৰু একদম ভালকে একদম মাথাটো ফ্ৰেচ হৈ থাকে একদম ভগৱানৰ চগৱানৰ গান শুনিবলৈ একদম ইউটিউবতো পাই সিহঁতৰ মানে লক্ষ্মী গীতেই হ'ল বা কিবাই হ'ল সেনেকে শুনিব পাৰি তেতিয়া গোটেই দিনটো এনেকে আপোনাৰ ফ্ৰেচ হৈ থাকে চব গান মানে এনেকুৱা লাগে যে যদি মাথাটো কিবা একদম দিগদাৰ হৈ আছে আপোনাৰ কাম কৰিব পাৰা নাই তেতিয়াহ'লে এটা পুটুককে এটা গান লগাই শুনক একদম ৰিফ্ৰেচ হৈ যাব এনেকুৱা ভাল লাগে সেনেকুৱা বহুত বহুত গান আছে এতিয়া বহুত ক'বলে গ'লে ৰিচেণ্ট মানে ফেভৰেটটো এইটো বাকীতো বহুত আছে অলৰেডী বহুত ছংছ আছে সেনেকুৱাতো শুনিব পাৰি